আমাৰ অসমীয়া ভাষাটো নামনি অসমত বহুতে জানে যেনে গাৰো তাৰপিছত হ'ল গুৱাহাটী যিসকল লোক আছে তেওঁলোক আৰু জনজাতীয় যিবিলাক থাকে বড়ো কছাৰী এই সকলোবোৰে আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ যিটো ভাষা সেই ভাষাটো আমাৰ প্ৰকৃত যিসকল অসমীয়া থলুৱা অসমীয়া তেওঁলোকে সেইটো গ্ৰহণ কৰিব মানে নাজানে ক'ব আৰু কি হয় মান্য অসমীয়া ভাষাৰ টো হ'ল সভা সমিতি এইবিলাকত ব্যৱহাৰ কৰা হয় এই ভাষাটো সকলোৱে বুজি পায় কিন্তু এতিয়া মিচিং এজনৰ যিটো ভাষাত তেওঁলোকে কথাটো পাতে সেই ভাষাটো আমি বুজিব নোৱাৰোঁ বা তেওঁলোকৰ ভাষাটো আমি তেওঁলোকৰ ভাষাত আমি লিখিব নোৱাৰোঁ আৰু বড়ো এজনে তেওঁলোকৰ ভাষাটো যিটো ভাষাত কয় সেইটো আমি ক'ব নোৱাৰোঁ আৰু সেই ভাষাটো আমি মান্য অসমীয়া মানুহ যিবিলাক সেইবিলাক আমি সেইটো লিখিব পঢ়িব নোৱাৰোঁ বা বুজি নাপাওঁ কিন্তু আৰু তেনেকৈ দফলা এজন দফলা ভাষাটো তেওঁলোকে যিটো ভাষাত কথাটো পাতে সেইটো তেওঁলোকৰ জাতীয়সকলেহে বুজি পাব কিন্তু আমাৰ অসমীয়া এজনে সেই ভাষাটো বুজি নাপায় বা ক'ব নোৱাৰে কিন্তু আমাৰ অসমীয়াৰ যিটো প্ৰকৃত অসমীয়া মান্য অসমীয়া ভাষা সেইটো সভা সমিতি এইবিলাকত ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ বঙালী এজন মানুহে তেওঁলোকৰ বাংলা ভাষাত যিবিলাক কথা ক'ব বা পাতিব সেই ভাষাটো আমাৰ অসমীয়াসকলে বুজি নাপায় বা ক'ব নোৱাৰে তেনেকৈ কিন্তু তেওঁলোকে আকৌ আমাৰ ভাষাটো তেওঁলোকে কষ্টকৈ ক'ব পাৰে সেইটো তেওঁলোকে জানে ক'ব কি হয় তেনেকৈ অসমত যিমান জনজাতীয় মানুহ বসবাস কৰি আছে প্ৰায়বিলাকেই অসমীয়া ভাষাটো ব্যৱহাৰ কৰে বা তেওঁলোকে সকলো জেগাতে ক'ব পাৰে কিন্তু তেওঁলোকৰ ভাষাটো আমাৰ আমি স্পষ্টকৈ ক'বও নোৱাৰোঁ আৰু লিখিবও নোৱাৰোঁ